এক বহাগ দুহেজাৰ বিশ সাত আহাৰ দুহেজাৰ বাইছ এক মাঘ দুহেজাৰ তেইছ দহ ফাগুণ দুহেজাৰ ঊনৈছ আঠ ভাদ দুহেজাৰ ওঠৰ